শোণিতপুৰ জিলাত কৰা ফল মূল খেতিৰ ভিতৰত লিচুটো প্ৰধান আহে লিচু বাগান আছে শোণিতপুৰৰ তেজপুৰত আৰু তেজপুৰৰ লিচুটো বহুত মানে জনাজাত তেজপুৰৰ লিচুটো বাহিৰত বাহিৰলৈ যায় তেজপুৰৰ লিচু আৰু বহুত জনপ্ৰিয় তেজপুৰৰ লিচু আৰু তেনেধৰণে ধানো হয় কুঁহিয়াৰো হয় চাহপাতৰ খেতিও আছে ঘে ঘেঁহু খেতি মাকৈ খেতি অকণমানো হয় তেনেধৰণৰ শস্য খেতি ইয়াত হয় আৰু ইয়াৰ অৰ্থনীতিত মানে বজাৰত যোনবোৰ বস্তু হ'ব যিবোৰ শস্য হ'ব খেতি বজাৰত নিশ্চয়কৈ সেইবোৰ শস্য পোৱা যাব বা বাহিৰলৈ গ'লেও মানে অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ পৰে যেনেকৈ মই ক'লোঁ যে লিচুটো বাহিৰলৈকেও লৈ যোৱা হয় তেজপুৰৰ তো ইয়াৰ ফলত মানে অৰ্থনীতিৰ উন্নতি হয় আৰু জেগাটোৰ আৰু ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰা হয় যোনবোৰ শাক পাচলি হয় সেইবোৰ ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰা হয় আৰু শস্যৰ চাহিদা আটাইতকৈ বেছি হৈছে তেজপুৰত এটা যোনবোৰ শস্য হয় সেইবিলাকৰ চাহিদাটো আছেই সেইটো কাৰণে লিচুৰ চাহিদাও আছে কিন্তু শস্য বুলি নহয় ফল মূল বুলি ক'লে আৰু বাকী বেলেগ শস্যৰ ভিতৰত মাকৈৰ চাহিদা আছে তেনেধৰণে শস্য সিঁচাৰ পৰা বজাৰত শস্য বিক্ৰী কৰি কৰাৰ প্ৰক্ৰিয়াটো হৈছে প্ৰথমতে ক'ত শস্যৰ মানে ধান বুলিয়ে কওঁ আৰু সেইটো পথাৰত কঠীয়া ৰুব লাগে তাৰপিছত কঠীয়া ৰুৱাৰ পিছত সেই কঠীয়াবিলাক ডাঙৰ হয় তাৰপিছত তাৰ পৰা আনি পেলাই চিজিলকৈ আকৌ ৰুব লাগে তাৰপিছত লাহে লাহে ধান গছ হয় ধানৰ পৰা ধান হয় ধান গছৰ পৰা তাৰপিছত সেইবোৰ ধান গছ প্ৰথমতেতো হাল বাব লাগে কঠীয়া ৰোৱাৰ আগতে তাৰপিছত হাল বাই এইবিলাক কৰাৰ পিছত ধান হোৱাৰ পিছত সেই ধানখিনি আনিব লাগে এই মেচিনৰ সহায়েৰে ধানবিলাক বেলেগ কৰা হয় গছৰ পৰা তাৰপিছত সেইবোৰ মিলত দিয়া হয় ধানৰ বাকলি গুচাই চাউল বনোৱা হয় তাৰপিছত সেই চাউলটোহে বছত বজাৰত বিক্ৰী কৰা হয় কোনবোৰ ঋতুৰ বাবে কোনবোৰ কোনবোৰ শস্যৰ বাবে কোনবোৰ ঋতু অনুকূল বুলি ক'লে যেনেকে কিছুমান ফল মূল যেনেকৈ গৰম দিনত হয় আম সেইটো এই তাৰ বাবে গ্ৰীষ্ম ঋতু অনুকূল তাৰপিছত ধান বি বহুত ধেৰ বিশেষ বিশেষ ধৰণৰ ধান আছে কিছুমান ধান বাৰিষা কালত হয় কিছুমান খৰালি কালতো হয় তেনেধৰণৰ আৰু